অসমীয়া যিহেতু মোৰ মাতৃভাষা সেয়ে মই ইয়াক শিকা নাই আহৰণ কৰিছোঁ সৰুৰ পৰাই মই ঘৰৰ মানুহৰ মুখত সমনীয়াৰ মুখত আৰু বিদ্যালয় ধৰ্মীয় অনুষ্ঠান আদিৰ পৰা অসমীয়া ভাষাটো আহৰণ কৰিছোঁ ভাষাটোৰ সৈতে মোৰ বহুতো অভিজ্ঞতা জড়িত হৈ আছে যেতিয়া আমি মনৰ ভাৱ প্ৰকাশ কৰিব লগা হয় তেতিয়া ভাষাই মুখ্য ভূমিকা পালন কৰে নিজৰ অভাৱ অভিযোগ সুখ দুখ আদিৰ বিষয় আনৰ আগত আলোচনা কৰিবলৈ অসমীয়া ভাষাটো ব্যৱহাৰ কৰোঁ